মই আচলতে চাকৰি কৰোঁ কাৰণে বাছতেই অহা যোৱা কৰোঁ সেয়ে সেইকাৰণে কিছুমান কথা মনত আছে কিছুমান মানে মনত নাই কিন্তু এটা কথা মই কওঁ আমাৰ সাধাৰণতে বাছকেইখনত যিখিনি কণ্ডাক্টৰ বুলি কওঁ তেওঁলোকে মাত কথা আচাৰ ব্যৱহাৰত কিছুমানৰ ভাল কিছুমানৰ বৰ ভাল নালাগে তাৰে এদিন মই এখন এজন ল'ৰাক কথা কৈ থকাৰ মাজতে ক'লোঁ অঁ ভাইটি শুনাচোন সি আগ্ৰহেৰে মোৰ ওচৰলৈ আহিলে মই ক'লো তুমি দেখিবলৈ কিন্তু বৰ ধুনীয়া সি মিচিককৈ হাঁহি মাৰিলে তাৰপিছত মই তাক এষাৰ কথা ক'লোঁ অন্তত তোমাৰ মাত কথাখিনি যদি ধুনীয়া কৰা তোমাক যে আৰু ধুনীয়া দেখিব ল'ৰাটোৱে মোৰ পৰা তলমূৰ কৰি মোৰ ওচৰৰ পৰা তলমূৰ কৰি গুচি গ'লগৈ সেয়া এটা মোৰ অভিজ্ঞতা হ'ল তাৰপিছত অৱশ্যে মই তাক নেদেখিলোঁ আৰু একবাৰ এটা অভিজ্ঞতা হৈছে আমি এবাৰ নেপাল ভ্ৰমণ কৰিবলৈ গৈছিলোঁ আমি বিৰাট নগৰৰ পৰা কাঠমাণ্ডুলৈ গৈছিলোঁ সেইখন গাড়ীত যাওঁতে আমাৰ যিজন ল ল'ৰা গৈছিল সেই ল'ৰাজনে প্ৰতিখন নৈ পাওঁতে আৰু প্ৰতিখন দলং পাওঁতে প্ৰতিখন নৈৰ কথা আৰু প্ৰতিখন দলঙৰ কথা ইমান ধুনীয়াকৈ বুজাই গৈছিল মোৰ ইমান ভাল লাগিছিল তাক যে মই আজিলৈকে পাহৰাই নাই তাৰপিছত আৰু এটা মোৰ অভিজ্ঞতাৰ কথা কওঁ মই যিহেতু সদায় অহা যোৱা কৰোঁ আৰু মই বহুত বৰ পাহৰি থাকোঁ এবাৰ মোৰ ভালেমানকেইখন খুব প্ৰয়োজনীয় বহী মোৰ ছাতি এই গোটেই বেগটো মই এৰি থৈ গুচি গ'লো তিনিদিনৰ পাছত লগতে মোৰ ঘড়ীটোও আছিল তিনিদিনৰ পাছত ল'ৰাটোৱে বিচাৰি বিচাৰি মোক সি মোক গোটেই বস্তুখিনি উভতাই দিলে মোৰ যে সেই কথাটো আজিলৈকে মনত আছে